আমাৰ অসমৰ সাংস্কৃতিক ঐতিহ্য অতি পুৰণি আনফালে আমাৰ অসমৰ সাংস্কৃতিক ঐতিহ্য অতি চহকী শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যিসকল মহা মহানুভৱ ব্যক্তিৰ যত্ন আৰু চেষ্টাত অসমীয়া সংস্কৃতিটো গঢ়ি উঠিছে সেইসকল ব্যক্তিক আমি যদি পাহৰি যাওঁ আৰু তেওঁলোকে যিবোৰ অৱদান আমাক আগবঢ়াই গৈছে সেইবোৰ যদি আমি সংৰক্ষণ নকৰো তেতিয়াহ'লে আমি এদিন আমাৰ নিজৰ সংস্কৃতিটো পাহৰি পেলাম গতিকে বৰ্তমান আমি আমাৰ যিটো নৱ প্ৰজন্ম আহি আছে তেওঁলোকক আমি নিজৰ সংস্কৃতিটো বজাই ৰাখিব পৰাকৈ তেওঁলোকক আমি আমাৰ সংস্কৃতিটো কি ধৰণে সংৰক্ষণ কৰিব লাগে এই ব্যৱস্থাটো অন্তত নৱ প্ৰজন্মক আমি চিনাকি কৰি দিব লাগিব অন্যথা আমি ভৱিষ্যতে আমাৰ নিজৰ সংস্কৃতিবোৰ পাহৰি যাম আজি অসমীয়া সংস্কৃতি বুলি ক'লে ক'বলৈ গ'লে আমি প্ৰথম বিহুটো বিহুৰ বাহিৰে আমাৰ যিবোৰ লোক সংস্কৃতি আছে লোককলা কৃষ্টি আছে এই সকলোবোৰ জীয়াই ৰাখিবৰ কাৰণে আমি আমাৰ নিজৰ সংস্কৃতিটোক জীয়াই ৰখাৰ ক্ষেত্ৰত আমি সদায় এইবোৰ ব্যৱহাৰ কৰিব লাগিব আৰু সদায় এইবোৰ চৰ্চা কৰিব লাগিব আনহাতে যদি আমি চৰ্চা নকৰোঁ ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে আমাৰ গুৰু দুজনাক আমি পাহৰা হ'ব আমি আমাৰ মহাপুৰুষসকলক পাহৰি যোৱা হ'ব আমি আমাৰ যিসকলে আমাক এই ধৰণৰ সংস্কৃতিক অৱদান দি থৈ গৈছিল তেওঁলোকক পাহৰি যোৱা হ'ব আৰু লগতে অসমীয়া ভাষা অসমীয়া সংস্কৃতি আমি যদি পাহৰি যাওঁ তেতিয়াহ'লে অসমৰ ঐতিহ্য হয়তো পৃথিৱীৰ ৰোগত এদিন বিছিন্ন হৈ যাব